নমস্কাৰ মোৰ নাম শ্ৰী ভৱানী দেউৰী মোৰ হাজবেন্দৰ নাম শ্ৰী বকুল দেউৰী আৰু মই সদায় মানে ঘৰখনত সদায় ভালকৈ পা পৰিষ্কাৰ কৰিব বিচাৰোঁ ঘৰৰ কাম বহুত কৰোঁ ৰাতিপুৱা ফাৰ্ষ্ট টাইম উঠোঁ উঠি মই ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ হাত মুখ ধুৱাই গা চা ধুৱাই আৰু কিবাকিবি খুৱাই মই স্কুললৈ লৈ যাওঁ আৰু তাত আৰু মই চাৰে বাৰটা মান বাজিত যাওঁ যায় আৰু ল'ৰা ছোৱালীকেইটাক অলপ টিফিন চিফিন খোৱাওঁ খোৱাই লৈ আৰু অলপ মই তাতে জিৰণি লওঁ আৰু ল'ৰা ছোৱালীকেইটাৰ আঢ়ৈটা মানত ছুটী হয় আৰু তাৰপা টিউচন চিউচন কৰাই ধুনীয়াকৈ খোৱাই বোৱাই টিফিন চিফিন খোৱাই আৰু ঘৰলৈ লৈ আহোঁ তাৰপিছত আৰু ভাটিবেলা অকণমান মানে কিবাকিবি খোৱাওঁ খোৱাই লৈ আৰু মই ঘৰত কাম বন কৰোঁ কাম বন কৰি আৰু অলপ আজৰি টাইমত অলপ মই মোবাইলটো চাওঁ গান চানো মানে অলপ বেছি ভালপাওঁ মানে আৰু তাৰ বাহিৰেও ঘৰখনত অলপ বহুত কাম কৰিব লাগে যিহেতু মানুহজন অলপ দূৰত থাকে বা দেশৰ হকে অলপ কাম কৰিও আছে মানুহজনে অলপ মানে তাৰ বাহিৰেও মোৰ ল'ৰা ছোৱালী দুটাই বাৰু আৰু মোৰ হাজবেণ মই আৰু ঘৰত মোৰ শাহুমাও আছে আৰু বহুত মোৰ ভাই ককাই বা চাৰিজন আছে মানুহজনৰ ফালে তাৰপিছত মোৰ জা জোৱালী আছে চাৰিজনী সকলোৰ লগতে ভালে বুলে চলাটোৱে বিচাৰোঁ আৰু যিমান কেইদিন থাকোঁ আৰু মই মানে বিশেষকৈ বেছি খাই ভালপাওঁ আৰু মানে মাংস বা মাছ যিকোনো এইবিলাক মানে খাই বেছি ভালপাওঁ আৰু মাংস আৰু যেনে ধৰি লওঁক হাঁহ হাঁহ মাংসটো খাই ভালপাওঁ বা বইলাৰ মাংসটো খাই ভালপাওঁ আৰু মাছটোও খাই ভালপাওঁ আৰু খোৱা বোৱাত মানে মোৰ বিশেষকৈ বেছি প্ৰিয় আৰু খাদ্য মাংসটোৱে প্ৰিয় আৰু মোৰ ল'ৰা ছোৱালীকেইটাইও বিশেষকৈ মাংসটো খাই ভা বেছি ভাল পায় আৰু কণীও খাই ভাল পায় ঠিক তেনেকুৱা ধৰণৰ আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে মোৰ বহুত চিন্তাও হয় মানে ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হওঁক আৰু দেশৰ হকে সুনাগৰিক এজন হয় তেনেকুৱা ধৰণৰ আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে মোৰ বহুত চিন্তা পঢ়া শুনাত মানে বহুত গুৰুত্ব দিব বিচাৰোঁ ভালকে পঢ়ক বুলি আৰু মোৰ দুটাই ল'ৰা ছোৱালী এটা এজনী ছোৱালী আৰু এটা ল'ৰা ছোৱালীজনীৰ নাম শ্ৰী ময়ুৰী ফাংচু আৰু ল'ৰাটোৰ নাম এই ভৈৰৱজ্যোতি ফাংচু আৰু সিহঁত দুইটাৰ কাৰণে বহুত চিন্তা হয় কাৰণ আজিকালিতো নপঢ়িলেই নহয় পঢ়িবই লগে পঢ়া শুনাত বহুত মানে মই অলপ গুৰুত্ব দিওঁ কাৰণ দেউতাকো বিদেশত থাকে যিহেতু ল'ৰা ছোৱালীকেইটাৰ কাৰণে বহুত চিন্তা কৰে আৰু ময়ো চিন্তা কৰোঁ হাজবেন্দৰ কাৰণেও চিন্তা কৰোঁ মই ল'ৰা ছোৱালীকেইটাৰ কাৰণেও বহুত চিন্তা কৰোঁ ধুনীয়াকৈ আৰু ঘৰখনৰ কাৰণেও চিন্তা কৰোঁ যাতে ভালে কুশলে থাকিব পাৰোঁ বা মোৰ মানুহজনো ভালে কুশলে থাকক যিহেতু দূৰত থাকে আৰু মোৰ ল'ৰা ছোৱালীকেইটাও যিহেতু অলপ সৰুৱে হৈ আছে স্কুলত দিছোঁ আৰু ভালকৈ পঢ়া শুনা যাতে কৰে আৰু সিহঁতে মানে এটাই কথা সিহঁতে বেছি মানে হেৰি খোৱাত বেছি গুৰুত্ব দিয়ে আৰু আজি কি খাম কি বওঁ এনেকুৱা মানে বহুত আৰু টি ভিও চায় বাৰু বা মোবাইলো চায় সিহঁতে সেইবোৰ চায়ো ভাল পায় বিশেষকৈ মোৰ অলপ খং উঠে মোবাইল চোবাইল ইমান নিদিওঁ আৰু মানে টি ভি বাৰু চায় অলপ কম পৰিমাণে টি ভি দেখাওঁ আৰু দেউতাকে মানে সদায় সিহঁতৰ ওপৰত বেছি গুৰুত্ব দিয়ে পঢ়া শুনাত আৰু ময়ো গুৰুত্ব দিওঁ আৰু মোৰ এটা বহুত প্ৰিয় আছিল মোৰ মানে সঁচাকৈ কওঁ আৰু গান চান গাই বা অলপ নাচি বাগি এনেকেও মানে কৰি ভালপাওঁ আৰু বিশেষকৈ ঘৰৰ কাম কৰিও ভালপাওঁ মানে তথাপিও তাৰ মাজতে সময় উলিয়াই অলপ নাচিও ভালপাওঁ আৰু সদায় গাঁৱৰ মানুহৰ লগত মিলিজুলি থাকিব বিচাৰোঁ বা ঘৰৰ মানুহ মানুহৰ লগতো মিলিজুলি থাকিব বিচাৰোঁ আৰু কি ক'ম আৰু ঘৰৰ কথা এইখিনিয়ে আৰু